ভূপেন হাজৰিকাদেৱৰ পুৰণি গীতবোৰ শুনি ভাল লাগে জুবিন গাৰ্গৰ গীত খুবেই ভাল লাগে মোৰ তেওঁৰ প্ৰতিটো গীতেই মোৰ ভাল লাগে তেওঁৰ গীতৰ কথা সুৰ খুব ভাল লাগে ভূপেন হাজৰিকাৰ কথাটো নকওঁৱেই তেওঁৰ গীতবোৰতো ভাল লাগেই কিন্তু জুবিন গাৰ্গৰ মানে গীতবোৰ ইমানেই শুনি ভাল লাগে নহয় তেওঁৰ কথা কথা সুৰ মানে সকলোখিনিয়ে খুব ভাল লাগে তাৰ পিছতে কোনো গায়কতো আপোনাৰ মানে প্ৰতিজন গায়কৰে ভাল লাগে তাৰমানে সকলোৰে বেলেগ বেলেগ এতিয়া সকলোৰে ধৰি লওক ভইচটো বেলেগ কিন্তু জুবিন গাৰ্গৰ ধৰি লওক ভূপেন হাজৰিকাদেৱৰ তেওঁলোকৰ ভূপেন হাজৰিকা তেওঁতো বহুত পুৰণি অৰ্চনা মহন্ত পুলক বেনাৰ্জি তাৰ পিছতে এতিয়া ধৰক পুৰণি এইজন কি হেৰি মই নামটো পাহৰি গৈছোঁ নহয় খগেন মহন্ত তাৰ পাছতে পুৰণি গায়কবিলাকৰো গীতবোৰ চবেই ভাল লাগে সেইবিলাক চবেই শুনি থাকোঁ আজৰি সময়ত শুনো ভাল লাগে বহুত তেওঁলোকৰ কি ক'ম গীত গীত মানে কি গান গান এটা গালে মানে যাৰ হ'লেও মানে মানে কন্ঠটো শুনিবলৈ যাৰ হ'লেও ভাল লাগে মানে সকলোৰেটো গান গোৱা মানুহবিলাকৰতো কন্ঠটো সকলো সকলোৰেতো ভালেই খুবেই ভাল হয় কিন্তু এই অঁ শুনি ভাল লাগে সকলোৰে